অসমীয়া মানুহে তেওঁলোকৰ ভাষা নোকোৱা লোকসকলৰ সৈতে যোগাযোগ কৰিবলৈ কিদৰে তেওঁলোকৰ ভাষা ব্যৱহাৰ কৰে আমি প্ৰথমতে এটা কথা চাব লাগিব আমি অসমীয়া ভাষা বুজি নোপোৱা ঠাই এখনত যদি আমি ফুৰিবলৈ যাওঁ সচৰাচৰ আমি আমাৰ ওচৰতেই মিচিং জনজাতীয় লোকসকল থাকে দেউৰী জনজাতীয় লোকসকল থাকে আগৰ যিসকল বয়োজ্যেষ্ঠ ব্যক্তি মিচিং হওক দেউৰী হওক তেওঁলোকৰ বেছি সংখ্যক লোকেই অসমীয়া ভাষা বুজি নাপায় ক'ব নোৱাৰে আমি তেনে সময়ত তেওঁলোকৰ লগত কথা বতৰা আদান কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হও বৰ্তমান আমি যদি কাৰ্বি আংলং ছাইডত যাওঁ কাৰ্বি ৰাভা বড়ো তেনে অঞ্চলত ফুৰিবলৈ গ'লেও দেখা পাওঁ যিসকল ব্যক্তিয়ে বা লোকে অসমীয়া ভাষা ক'ব নাজানে বুজি নাপায় তেওঁলোকৰ লগত আমি সচৰাচৰ আমাৰ ভংগীমাৰ জৰিয়তে আমি কোনোবা এজন ব্যক্তিক হাতবাউল দি মাতিলোঁ কোনোবা এজন ব্যক্তিক মোৰ যদি ভোক লাগে মই হাতেৰে ইংগিত কৰি তেওঁক দেখুৱালোঁ হা তাৰপিছত আকৌ আমি যত্ন কৰিব লাগিব তেওঁ কিজানি বেলেগ আমাৰ ইংৰাজী হিন্দী ভাষা বুজি পায় তাকো আমি ট্ৰাই কৰি চাব লাগিব বা আমি ট্ৰাই কৰোঁ তাতো যদি বুজি নাপায় আমি ওচৰৰে এনে এজন ব্যক্তিক অনুসন্ধান কৰিব লাগিব যিজনে সেই মানুহখিনিৰ লগত আমাক কথা বতৰা পতাত সহায় হোৱাকৈ তেওঁলোকৰ লগত আমি চলিব পৰাকৈ সেই ব্যক্তিজনে আমাক সহায় কৰে তেনেকুৱা এজন ব্যক্তি বিচাৰি লৈ তেওঁলোকৰ তেওঁৰ জৰিয়তে আমি তেওঁলোকৰ লগত কথা বতৰা আদান প্ৰদান কৰিব পাৰিম আৰু আমি যি উদ্দেশ্যে সেই অঞ্চলত গৈছোঁ আজি ক্ষেত্ৰ অধ্যয়নৰ ক্ষেত্ৰতেই হওক আমি তেওঁলোক সেই আমি আমাৰ মাজত লোৱা মধ্যস্থতাকাৰী ব্যক্তিজনে আমাক তেওঁলোকৰ লগত কথা বতৰা সুচাৰুৰূপে সম্পাদন কৰাৰ ক্ষেত্ৰত আমাক সহায় কৰিব এনেদৰে আমি কোনো এখন বিশেষ অঞ্চলত যি সচৰাচৰ অসমীয়া ভাষা প্ৰচলিত নহয় তেনে এখন ঠাইত আমি তেনেকুৱা এজন ব্যক্তিৰ জৰিয়তে এজন দিগ নিদৰ্শক স্বৰূপ এজন ব্যক্তিৰ জৰিয়তে আমি তেওঁলোকৰ যিখিনি জনগোষ্ঠীয় সাজ পাৰ তেওঁলোকৰ যিখিনি কলা সংস্কৃতি তেওঁলোকৰ যি খাদ্য বনোৱা প্ৰণালী বা তেওঁলোকৰ যি দেশীয় সুৰা বনোৱা যি পদ্ধতি আমি তাৰ বিষয়ে সেই ব্যক্তিজনৰ জৰিয়তে কেনেদৰেনো প্ৰস্তুত কৰে তেওঁলোকৰ সাজ পাৰ বিলাকনো কোনবিলাক আমি তাৰ সবিশেষ জানি আমি আমি প্ৰতিলিপি মাধ্যমৰ জৰিয়তে আমি সেইসমূহ আমি লিপিবদ্ধ কৰি ৰাখিব পাৰিম তেনেদৰে আমি অসমীয়া ভাষা বুজি নোপোৱা ঠাই এখনত আমি তেওঁলোকৰ লগত আমি যোগাযোগ স্থাপ স্থাপনৰ কাৰণে আমি চেষ্টা ৰাখোঁ